অঁ দাদা মোৰ ঘৰ গৈ পাবলৈ আৰু কিমান টাইম লাগিব গধূলি হোৱাৰ আগতে পামগেনে বাৰু এইটো ৰাস্তা আগতে অহা নাই মানে আগতে যিটো ৰাস্তাই আহিছিলোঁ সেইটো ৰাস্তাৰ মেৰামতি কাম চলি আছে সেইকাৰণে হেৰি এইটো কিবা নতুন ৰাস্তাই দি আহিছোঁ গধূলি সেই সন্ধিয়া হৈ হোৱাৰ আগতে ঘৰ সাতটামান বজাতে পামগে নে বাৰু